আমাৰ আমাৰ ইয়াত ৰিংকী চৰকাৰে কাপোৰৰ ব্যৱসায় কৰে

চিলাই মেচিন লৈ দোকানত বহি কাপোৰ কানি চিলাই আৰু

ছজনমান মহিলা একেলগে কাম কৰে

পমিলা দৈমাৰী তেওঁ শাক পাচলি ব্যৱসায় কৰে চাইকেলত লৈ আনে আমাৰ গৰুমা চুকত ডেইলী তেওঁ চাৰিটামান বজাৰপৰা বহে তাৰপৰাই তেওঁ যথেষ্ট উপকৃত হৈছে আৰু মহিলাসকলে একেলগে গোট হৈ ব্যৱসায় কৰে কাপোৰৰ কাপোৰৰ ব্যৱসায় কৰে ঘৰে ঘৰে নি তেওঁলোকে বিক্ৰীও কৰে আৰু বহুতকেইজন লোকে অঞ্চলত কিছুমানে মুৰ্গী পালন কৰি পুহি আছে কিছুমানৰ বহুত ব্যৱসায় কোনোবাই মুৰ্গী পোহপাল দি সমজুৱাভাৱে গোট হিচাপে গঠন কৰি পেলাই তেওঁলোকে

গোট গোট হিচাপে খুলি পেলাই পলিট্ৰি ফাৰ্ম খুলিছে মহিলাসকলে দহজনীয়া গোট হিচাপে লৈ আৰু ৰত্না দেৱীয়ে তেওঁ এটা ক্ষুদ্ৰ ব্যৱসায় কৰে তেওঁলোকৰ দহজনীয়া গোটৰে লগ হৈ কাপোৰৰ ব্যৱসায় কৰে ঘৰত কটা বোৱা কৰি কাপোৰ কানি সূতা আনি বজাৰে বজাৰে সূতা আনি কাপোৰ বৈ ৱিভিংশালত কাপোৰ বৈ পেলাই বজাৰে বজাৰে লৈ গৈ বিক্ৰী কৰে পমিলা দত্তই তেওঁৰো

কাপোৰৰ ব্যৱসায় কৰে বাহিৰৰপৰা হোলচেল কাপোৰ আনি পেলাই ঘৰে ঘৰে গৰম দিনত গৰম কাপোৰ ঠাণ্ডা দিনত ঠাণ্ডা কাপোৰ ঘৰে ঘৰে নি দি সহযোগ কৰে আৰু সমজুৱা হিচাপে দহ দহগৰাকী মহিলা লগ হৈ তেওঁলোকে যিমান খেতি বাতি কৰি শাক পাচলি কৰি সমজুৱাভাৱে মাটি লৈ খেতি কৰি বজাৰত নি সুলভ মূল্যত বিক্ৰী কৰে আৰু প্ৰায় বেছি ভাগেই দহজনীয়ে এঘাৰ এঘাৰজনী আগতৈ শ্ৰী বিন দেৱী তেওঁৰো তেওঁৰো কাপোৰৰ ব্যৱসায় কৰে ঘৰে নি বোৱা কটা কৰি ঘৰৰপৰাই বজাৰত বিক্ৰী কৰে বাহিৰৰ মানুহে লৈ যায় নিজেও কৰে আৰু প্ৰায় তাৰ পিছত স্বপ্না স্বপ্না বেদীয়ে তেওঁ নিজেই কাপোৰ বৈ ঘৰত ৱিভিংশালত বৈ কাটি উলিয়াই দিয়ে প্ৰায় পিছত প্ৰমিলা প্ৰমিলা দেৱীও তেওঁ নিজৰ শাক পাচলি শাক পাচলি ঘৰুৱা শাক পাচলি উৎপাদন কৰি নি বজাৰত প্ৰায় বিক্ৰী কৰে তাৰপৰাই তেওঁ সঞ্চয় হয় তেওঁ তাৰপৰাই পৰিয়াল চলি থাকে প্ৰায় আমাৰ ইয়াতে প্ৰায় এনেকেই দহগৰাকীমান মহিলাই একগোট হৈ নিজৰ নিজৰ কোনোবাই প'ল্ট্ৰিট ফাৰ্ম খুলিছে দহজনী মহিলা লগ হৈ পেলাই প'ল্ট্ৰি প'ল্ট্ৰি ফাৰ্ম খুলি তাৰপৰা বহুতো উপকৃত হৈছে তেওঁলোকে কিছুমানৰ ঘৰৰপৰাই লৈ যায় যায় তেওঁলোকে বজাৰত নি নি বিক্ৰী কৰে হোলচেল ৰেটত দি থাকে আৰু বেছিভাগ মহিলা এনেকৈ পমিলা বৰা আছে তেওঁ চাইকেলত লৈ চাইকেলত পাচলি পাচলি লৈ ঘৰে ঘৰে নি গাঁৱৰপৰা চব্জি সঞ্চয় কৰি আনি ঘৰে ঘৰে চব্জি দি দি দি তেওঁ নিজৰ পৰিয়াল চলাই আছে প্ৰায় প্ৰদীপ প্ৰদীপ ৰিংকী চৰকাৰ তেওঁ নিজৰ হিচাপে ঘৰত কাপোৰ কানি চিলাই কাপোৰ কাপোৰ কানি চিলাই ঘৰতে চিলাই নি ঘৰে ঘৰে দি কাপোৰ আনি পেলাই নিজে ঘৰতে চিলাই তেওঁ ঘৰৰ ব্যৱসায় কৰি আহিছে আৰু বিণা দেৱীয়েও

ছাগলী ছাগলী ব্যৱসায় কৰি বহুতো উপকৃত হৈছে

প্ৰমিলা প্ৰমিলা বৰাই তেওঁৰ তেওঁৰ নিজৰ নিজৰ শাক পাচলি ঘৰত খেতি কৰি সমজুৱা হিচাপে গোটৰ হিচাপত কৰি পেলাই বহুতো স্বাৱলম্বী হৈছে তেওঁলোকে এই শাক পাচলিবিলাক নি পেলাই বজাৰত ঘৰুৱা শাক পাচলি হিচাপে বজাৰত বিক্ৰী কৰি উপকৃত হৈ আছে জানমণি জানমণি বৰুৱায়ো তেওঁৰ নিজৰ প'ল্ট্ৰি ফাৰ্ম খুলি বহুতো বহুতো উপকৃত হৈছে তাৰ পিছত সুচিলা সুচিলাৰ দৈমাৰীও তেওঁৰ ঘৰুৱা শাক পাচলি খেতি কৰি বহুতো উপকৃত হৈ গৈছে ঘৰৰ শাক পাচলি নি বজাৰত বিক্ৰী কৰে তেনেকৈয়ে উপকৃত হৈ আছে আৰু শ্ৰী মিনাকক্ষী দেৱীও তেওঁ নিজৰ নিজৰ ঘৰতে কাপোৰ চিলাই সমজুৱাভাৱে কাপোৰ চিলাই বহুতো উপকৃত হৈছে পৰিয়াল চলি আছে তাৰপৰাই উপকৃত হৈ পৰিয়াল চলি আছে আৰু আমাৰ বিণা দেৱীও ছাগলী ব্যৱসায় কৰি ব্যৱসায় ছাগলীৰ পোহপালন দি পৰিপাতি কৈ ৰাখি ছাগলীৰপৰা বহুতো উপকৃত হৈ আছে জানমণি বৰুৱা তেওঁৰ ঘৰতে বোৱা কটা কৰি তাঁতশালত বোৱা কটা কৰি কাপোৰ বৈ বজাৰত বিক্ৰী কৰি যথেষ্ট উপকৃত হৈছে নিলিমা বৈশ্য তেওঁৰ ঘৰতে কাপোৰ তাঁতশালত বৈ উলিয়াই বজাৰত বিক্ৰী কৰি যথেষ্ট উপকৃত হৈছে শইকীয়া প্ৰমিলা শইকীয়াও তেওঁৰ ঘৰতে কাপোৰ কানি বৈ ঘৰত কাপোৰ কানি বৈ তাঁতশালত ৱিভিংশালত বৈ বজাৰত বিক্ৰী কৰি যথেষ্ট উপকৃত হৈছে

পমিলা দৈ মাৰিও তেওঁৰ ঘৰতে সমোমজোৱা হিচাপে খেতি কৰি পেলাই যথেষ্ট উপকৃত উপকৃত হৈছে শাক পাচলি খেতি কৰি নি বজাৰত বিক্ৰী কৰি তেওঁৰ পৰিয়াল চলি আছে স্বপ্না স্বপ্না ৰাজবংশী তেওঁৰো তেওঁৰ সমজুৱা হিচাপে গোটৰ গোট বনাই লৈ যথেষ্ট উপকৃত হৈছে বাৰীত খেতি বাৰী কৰি শাক পাচলি খেতি কৰি বজাৰত বেছি যথেষ্ট উপকৃত হৈ আছে শ্ৰী পমিলা দৈমাৰিয়ে তেওঁ নিজৰ নিজৰ ঘৰতে খেতি বাাৰী কৰি ঘৰুৱা শাক পাচলি বিক্ৰী কৰি বিক্ৰী কৰি পেলাই যথেষ্ট উপকৃত হৈছে দিবাংগী বৰুৱা তেওঁৰ তেওঁৰো ঘৰতেই তাঁতশালত কাপোৰ কাপোৰ কানি চিলাই লৈ পেলাই কাপোৰ কানি বৈ বজাৰত বিক্ৰী কৰি যথেষ্ট উপকৃত হৈ আছে গোট হিচাপে খুলি তেওঁলোকৰ যথেষ্ট উপকৃত হৈছে বীণা দেৱীও কৃত্ৰিম ছাগলীৰ পোহপালন দি লোন লৈ পেলাই তেওঁ বহুত যথেষ্ট উপকৃত হৈ আছে বহু বছৰ ধৰি তেওঁ ছাগলী পালন কৰিয়েই ঘৰৰ জীৱিকা চলাই আহিছে